মই মোৰ শৈশৱটো চাহ বাগানত অতিবাহিত কৰিছিলোঁ গধূলি হ'লেই বাগানৰ মাজে মাজে খেলিবলৈ যোৱা আকৌ ঘৰলৈ আহি দেউতাৰ পৰা গালি শুনা আকৌ পাছদিনাখন আকৌ খেলিবলৈ যোৱা আৰম্ভ কৰি দিওঁ লগৰবিলাকৰ লগত খেলিছিলোঁ সব মোতকৈ ডাঙৰেই আছিলে সেইকাৰণে তেওঁলোকে মোক লগতেই লৈ ফুৰিছিলে বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ ফুৰ্তি কৰিছিলোঁ আকৌ স্কুললৈ গৈছিলোঁ স্কুলত বাহঁতৰ লগত যাওঁ আহোঁতে দেউতাই চাইকেল লৈ আনেগৈ চাইকেলত উঠি স্কুললৈ স্কুলৰ পৰা ঘৰলৈ আহোঁ তেনেকৈয়ে দিনবোৰ গৈছিলে আকৌ তাৰপৰা মই বেলেগ এখন ঠাইলৈ বদলি হৈ আহিলোঁ সেই তাত গৈ মোক স্কুলত নাম লগাই দিলে নতুন এখন স্কুলত এটা নতুন পৰিৱেশত নতুন কিছুমান লগ পালোঁ তেওঁলোকৰ লগত নতুন কিছুমান খেল শিকিলোঁ তাৰপিছত পুনৰ আকৌ এখন নতুন স্কুললৈ গ'লোঁ তাতো বহুত ধৰণৰ লগৰ লগ পালোঁ কিছুমান আজিও বহুত মনত পৰি থাকে আকৌ আমি স্কুলৰ ফালৰ পৰা আমাক চিনেমা দেখুৱাবলৈ লৈ যোৱা হৈছিল তাৰপিছত কিছুমান ক্ষেত্ৰত আমাক প্ৰচেশ্যন কৰাবলৈ লৈ আহে তাতো আমি বহুত ফুৰ্তি কৰিছিলোঁ ৰ'দত গৰম লাগিছিল যদিও ফুৰি ফুৰ্তি কৰিছিলোঁ তাৰপিছত আমাক স্কুলৰ ফালৰ পৰা আমি কলাক্ষেত্ৰ গৈছিলোঁ মইনা পাৰিজাতত জইন হৈছিলোঁ মইনা পাৰিজাতৰ ফালৰ পৰা আমাক গুৱাহাটী ফুৰাবলৈ নিছিলে কলাক্ষেত্ৰত আমি প্ৰগ্ৰেম কৰিছিলোঁ তাতো নতুন নতুন বন্ধু বান্ধৱী বহুত গোটাইছিলোঁ তাৰপৰা আকৌ লগৰ কিছুমান আজিও লগ পাওঁ ভাল লাগে সেইয়াই আৰু